হেল্ল' অঁ পঞ্চায়তত যাবা নেকি অ' কৃষকৰ বোলে কিবা আহিছে অঁ আৰু কিবা বোলে অনলাইন কৰিব দিছে আৰু কিবা পইচা দিব বোলে দুহেজাৰ দুহেজাৰ অঁ অঁ সেইটো আমাৰ আৰু খেতি কৰিবা অলপমান সেই বীজ চিজ আনিব গ'লে লাগিছিল আমাক অলপমান অ' আমি অলপমান এতিয়া যাম দিয়া ত লগহৈ কোন দিনা যাবা অঁ গতে কাইলৈ যাম দিয়া আমি অঁ হ'ব দে খালি যাম দে ৰিক্সাখন ভাড়া কৰিম নে কি আৰু এই গ'লে কিবা বোলে কৃষকৰ বোলে হেৰি হৈছে পইচা হৈছে বোলে অনলাইন কৰিব পাৰি

অঁ অঁ আনিম দে পিছবেলা আমি আনিব পাৰিম আৰু গছৰ পুলি দি গছৰ পুলিও আনিব পাৰিম অলপ ৰুব